গছ ৰোপণ কৰিবৰ কাৰণে আমাৰ ওখ মাটি লাগে য'ত নেকি পানী দুনি থাকিব নালাগে আমাৰ বিশেষকৈ এই মই চেগুনৰ এখন বাৰী বনাইছিলোঁ সেই চেগুন বাৰীখনত মইটো নাজানিছিলোঁ তাত যথেষ্ট পৰিমাণে পানী দিছিলোঁ পিছত যে গছবিলাক মৰি মৰি গৈছে তেতিয়াহে উপলব্ধি কৰিছোঁ কোনোবাই কোনোবাই ক'লে যে হেৰি নহয় এই চেগুন গছ মানে অমিতা গছৰ নিচিনা যে অমিতা গছৰ গুৰিত যেনেকৈ পানী হ'লে অমিতা গছজোপা গেলি যায় ঠিক চেগুন গছো তেনেকুৱাই হয় তাৰপিছতে সেই গছখিনি যেতিয়া গেলি গ'ল যোৱাৰ পিছতে মই তেতিয়া কদম আৰু কুৰৈ এই তেনেকুৱা জাতীয় গছ লগালোঁ এতিয়া গছবিলাক যথেষ্ট ডাঙৰ হৈছে আৰু তাৰ লগতে তাত আমাৰ মানে জৈৱ সাৰৰ ভিতৰতহে আমি সেইখিনি প্ৰয়োগ কৰোঁ আমি অন্য় সাৰ তাত ব্য়ৱহাৰ নকৰোঁ ঠিক তেনেকৈ শাক পাচলি কৰিবৰ কাৰণেও আমাক কিছুমান অসুবিধা হয় কি আমি ইউৰিয়া সাৰ ব্য়ৱহাৰ নকৰোঁ আমাৰ বাৰীতে আমি নিজেই জলকীয়া বা এই ভাতকেৰেলা ভেণ্ডি তেনেকুৱা জাতীয় কিছুমান বস্তু আগতে কোমোৰা খেতিও কোমোৰা কৰিছিলোঁ কিন্তু এতিয়াও কোমোৰা বান্দৰে খায় যথেষ্ট পৰিমাণে বান্দৰ চাৰি পাঁচশ বান্দৰ আহে গতিকে আহি বান্দৰে সকলোবিলাক অনিষ্ট কৰে গতিকে আমি এই যিখিনি শাক চব্জীও কৰোঁ বা বাগান গছ পুলি লগাও তাত আমি সদায় ইউৰিয়া বা হেৰি ব্য়ৱহাৰ নকৰোঁ অন্য় সাৰ ব্য়ৱহাৰ নকৰো আমি গোবৰ সাৰ আৰু জৈৱ সাৰেই ব্য়ৱহাৰ কৰোঁ তাৰ বাদে আমাৰ বজাৰৰপৰা যদি আপুনি কিবা শাক পাচলি কিনে তেনেহ'লে দে দেখা পাব এদিনৰ পিছতেই এই ইউৰিয়া সাৰ দিয়া কবি বা অন্য়ান্য় বেঙেনা গেলি গেলি যায় কিন্তু সেইটো শৰীৰৰ কাৰণে যথেষ্ট ক্ষতিকাৰক আমাৰ যিটো আমি ভাতকেৰেলা বা ভেণ্ডি জলকীয়া যিটো আমি ঘৰত কৰি খাওঁ সেইটো জৈৱ সাৰত তৈয়াৰ কৰা হয় সেই বস্তুখিনি কিন্তু আমাৰ কেতিয়াও নষ্ট নহয় সপ্তাহ দহদিনলৈ থাকিলেও একো অসুবিধা নহয় গতিকে আমি সেইখিনি বস্তু ইয়াতে কৰোঁ গতিকে মোৰ চেগুন বাৰীখন এতিয়া ধৰক চেগুন বাৰীৰ ঠাইত এতিয়া কদম বাৰীলৈ ৰূপান্তৰিত হৈছে কিয় এই চেগুনখিনি প্ৰায় মৰি গ'ল আৰু কদমখিনি আৰু তাৰ লগতে কুৰৈ গছৰ কিছুমান চেগুন কুৰৈ গছ আছে গতিকে তাৰ লগতে অন্য়ান্য় গছ কিছুমানো ৰোৱা হৈছে সেইবিলাক গছৰ কিছুমান গছৰ নামবিলাক তেনেকৈ নাজানো বাৰু তেনেকুৱা কিছুমানো গছ আছে তেনেকৈয়ে আমাৰ গছৰ বাগানখন হৈছে আৰু খেতি বাতিৰ ভিতৰত আৰু আমাৰ চব্জী খেতি কৰিছোৱেই আমি অন্য় চব্জী ইয়াত কৰিব নোৱাৰোঁ কিয় বান্দৰ একেলগে ছয় সাতশ বান্দৰ আহে আৰু বান্দৰ আহি সকলো নিমিষতে শেষ কৰি দিয়ে